অঁ অ' ভালনে ইয়ে কি হ'ব আৰু ভালে বেয়াই আছোঁ এতিয়া চ'লি পলিগিলাৰ ক'তো একো নাই না এইসোপা পঢ়ালোঁ টকা পইচা খৰচ কৰি কৰি ক'তো একো দেখোন নাই এ বাবাই এতিয়া মাষ্টাৰ ডিগ্ৰী ললাক লৈ উঠি এতিয়া সেই পুৱা উঠে উঠি ফেলে কেতিয়াবা এই বাইকখন লৈ ওলাই যায় যাই একবাৰ আহে এই সেইটো আৰু এই বন্ধৰ দিনা সেইটো হৈ আছে এতিয়া অ'ত যায় ত'ত যায় ইটো সিটো এ ছাবজেক্টটো আছিল হেৰি ইংলিছ ভাল হৈছি মানে এতিয়া সংস্থানে নাই ক'তো একো এতিয়া ক'লেও কয় তাতে তাই কি কৰি আছে এতিয়া অঁ কৰি উঠি অঁ সেইটোৱেতো ডাঙৰ বিপদ হৈছে এতিয়া ক'ৰবাত দুই এটা সৰু সৰু প'ষ্ট ওলায় সেইগিলা প'ষ্ট তাহাঁতে নিজে কয় এতিয়া আমি মাষ্টাৰ ডিগ্ৰী কি কৰবা কল্লো সেইগ্লাটো ডিগ্ৰী লেভেলৰেই হায়াৰ ছেকেণ্ডাৰী লেভেলৰে চাকৰি সেইগ্লানো কিয়া এপ্লাই কৰিম এতিয়া সেইটোহে বিপদ হৈছে এতিয়া বেছিকৈ পঢ়িও বিপদ হৈছে হলেওতো এতিয়া মাষ্টাৰ ডিগ্ৰী লৈ উঠি এতিয়া সেই ক'তনো এল পি স্কুলৰ চাকৰিত এপ্লাই কৰে তাতেই টেট সেইগিলা দিবা মনেই নকৰে চ'লি এ ক'বা সেইটোতো হ'বই আৰু এছ টি এছ চি খালাক গোটেই চাৰিওফালেই অঁ অঁ অঁ দিয়াচোন চাওঁ ক'ত কি হয় এ বাকী আছোঁ আৰু মোটামুটি ঠিকে ঠিকে চলি এ সেইগিলাইতো এতিয়া এতিয়া কোনদিনা বা কপালৰ গাঁঠি খোল খায়